আমাৰ গাঁৱৰ মানুহে ঋণ লয় বিভিন্ন কাৰণৰ বাবে আৰু এই ঋণবিলাক আমাৰ গোটসমূহৰ দ্বাৰা বেছিকৈ লয় বন্ধন অসমী কিবাকিবি গ্ৰামীণ এইবিলাকৰ পৰা লয় হয় লোৱাতে ভাল উদ্দেশ্যতে লয় কিন্তু হয়তো উদ্দেশ্যটো সফল নহয় কাৰণে সেই ঋণৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ ক্ষতিগ্ৰস্ত হয় শেষত আনকি নিজৰ সম্পত্তি বিক্ৰী কৰিও ঋণ মাৰিবলগা হয় এনেকুৱা প্ৰভাৱ বহুতেই দেখা পাওঁ আমি আৰু ছ'চাইটীবিলাকৰ পৰাও লয় ঋণ এইবিলাকো টাইম মতে দিবলগা হয় হয়তো আনি বিভিন্ন কামত খটুৱায় সেইমতে ফল নাপায় তেনেকৈয়ে বিভিন্ন ক্ষতিৰ প্ৰভাৱ পৰে